অঁ অবিনাশ নেকি অঁ ভালনে অঁ মই এইয়া পুখুৰী পাৰৰপৰা কৈছিলোঁ চিনি পাইছনে অঁ অঁ তাকে ওলাই আছে এইটো খবৰ অঁ আমাৰ অহা দেওবাৰে মানে এখন মিটিঙো পাতিছে আমাৰ গাঁৱতে হয় হয় হয় অঁ আপোনালোকৰ গাঁৱতো এনে নিমন্ত্ৰণটো দিছিলে আপুনি গম পোৱা নাই নেকি অঁ অঁ অঁ তাৰমানে অহা দেওবাৰে আপোনালোকৰ গাঁৱৰ মানুহকো মাতিছিলে মিটিঙৰ কাৰণে আলোচনা এটা হ'ব বোলে আকৌ আপোনাৰ সেই আমাৰ ওচৰৰে তিনিখন তিনিখন গাঁৱৰ হয় দিয়ক তিনিখন গাঁৱৰ আহিব মানুহ গেদাবৰী আছে গেদাবৰী জোনমণি গাঁও আৰু আমাৰ গাঁও পুখুৰী পাৰ

ভাল লাগিব বাৰু আহিব আহিব ওচৰ পাঁজৰবোৰে আহি গৈছে উপায় নাই এতিয়া কি কৰা হয় সেইটো মিটিঙতহে খবৰ লোৱা হ'ব আলোচনা কৰিব তেওঁলোকেটো সুবিধা দিয়ে নে নিদিয়ে তেওঁলোকক ভাবিবলৈ মাছটো থাকিব লাগে আৰু পানীতো অলপ যথেষ্টখিনি কমিলেই ইমান অসুবিধাও নহ'ব মাছ ধৰাত খালী অলপ জাবৰ জোথৰটো অলপ বেছি আছে বিলখনত অঁ সেইটো হয় বাৰু সেইটো একদম হয় অঁ অঁ এইবাৰ মিটিঙতে এইটো কথা উলিয়াব লাগিব দেই অঁ অঁ অঁ তেতিয়া আপুনি মিটিঙত একদম আহিবয়ে আৰু বাকী ঘৰত ভাল ভালে ভালেই অঁ ভাল লাগিব ভাল লাগিব আহিব হয় দিয়ক এই মই বাহিৰতে থকা হয় যে এইবাৰ সেই বিহুতে যাম বুলি ভাবিছোঁ আৰু গাঁৱত ঠিক আছে আহিম